মই সচৰাচৰ খেতিতে বেছি সময় ব্যস্ত থাকোঁ যিহেতু মই খেতি কৰিয়েই ভাল পাওঁ খেতিত ব্যস্ত থাকোঁ আৰু আজৰি সময় পালে মই ঘৰৰ যিবোৰ কাম থাকে খেতিয়েই হওক কিবা হওক এইবিলাক কৰি থাকোঁ গৰু আছে ছাগলী আছে এইবোৰ পালন কৰোঁ এইবোৰ চোৱা চিতা কৰোঁ সিহঁতে সিহঁতে যাতে খোৱাত কোনো অসুবিধা নাপায় তাৰমানে হিচাপটো পূৰা ৰাখো আৰু মই কেতিয়াবা মানে ফুৰিবলৈ যাই ভাল পাওঁ ফুৰিবলৈ বা অন্য ঠাইত যাই ভালপাওঁ তেতিয়া মানে দুই তিনিদিন মানে তাত মানে আলহিৰ ঘৰতে হওক বা মন্দিৰতে হওক যাই মানে এনেকৈ সময় কটাও আৰু খেতি কৰি মই যিহেতু খুব ভাল পাওঁ নানা ধৰণৰ খেতি কৰোঁ নানা চিজনত নানা ধৰণৰ খেতি কৰোঁ বাৰিষা হ'লে ধান খেতিতে লাগি থাকোঁ আৰু খৰালি মাহ হ'লেই এই ৰবি শস্য আন কবি বেঙেনা জলকীয়া এইবোৰ কৰি বিৰাট ভাল পাওঁ অলপ চলপ বিক্ৰীও কৰোঁ আৰু নিজে খোৱাখিনি খাওঁ আৰু পাৰিলে অলপ চলপ মানে ওচৰ চুবুৰীয়াকো দিওঁ এনেকে মানে বহুত কিবা কিবি কৰি থাকোঁ আৰু যাতে সময়খিনি মোৰ মানে কোনোফালেই অপব্যয় নাযায় এইটোৱে মই চিন্তা কৰি মানে কি কামবিলাক কৰি যাওঁ